স্থানীয় অৰ্থনীতিত অসমীয়া ভাষাটো বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয় যেনে বেপাৰ আৰু বাণিজ্যতো ব্যৱহাৰ কৰা হয় বেপাৰ কৰা লোকসকলে অসমীয়া ভাষাটো তেওঁলোকৰ নিজৰ থলুৱা ভাষাটো ক'ব বিচাৰে আৰু নতুবা সিহঁতৰ নিজৰ যিটো ভাষা আমি কথিত বুলি কওঁ এটা ভাষা এটা লিখিত বুলি কওঁ সিহঁতৰ যিটো কথিত ভাষা থাকে সেই ভাষাটো কিছুমানে বেপাৰত সেই অসমীয়া ভাষাটো সিহঁতে প্ৰয়োগ কৰিব বিচাৰে আৰু ঠিক তেনেদৰে বাণিজ্যতো তেনেকুৱাই মানে সিহঁতে যিটো ইচ্ছা কৰে যিটো ব্যৱহাৰ কৰে সেইটোৱে মানে সিহঁতে অসম অসমীয়া ভাষাটোত তেনেদৰে সিহঁতে ব্যৱহাৰ কৰিব পাৰে বেপাৰ আৰু বাণিজ্যতো